অঁ মই এতিয়া এই হাঁহ কুকুৰা লালন পালন কৰি আছো কেতিয়াবা আকৌ হাঁহে কণী পাৰে কণী দিয়ে পোৱালি উলিয়াই কুকুৰাই কণী দিয়ে এই সেইবিলাকক লাইটৰ পোহৰতো থাকি এই কণী চণী আপডাল কৰিব লাগে সেইবিলাক সেইবিলাক কণী আনি আনি থ'ব লাগে হাঁহৰ কণীবিলাক আনিব লাগে কুকুৰাৰ কণীবিলাক আনিব লাগে কুকুৰাক দানা দিব লাগে কুকুৰা হাঁহক দানা দিব লাগে আৰু চাফ চিকুণ কৰি থাকিব লাগে সেয়া লাইটৰ পোহৰত সোমাই মই সেইখিনিয়ে ভিতৰতে কাম কৰি থাকোঁ চাফ চিকুণ কৰোঁ খাবলৈ দানা দিওঁ আৰু থাকি থাকে লালন পালন কৰি সময়ত খোৱাওঁ সময়ত বান্ধো সময়ত দিওঁ এইবিলাক কাম কৰি থাকিবলৈ কটাই থাকিবলগীয়া হৈছে দিনৰ দিনটো তাৰপৰা সময়ৰ সুযোগ সংযোগ লগাই এই মোৰ ল'ৰা ছোৱালীবিলাকে কেতিয়াবা সহায় সামোলি কৰি দিয়ে সেই সেইবিলাক দানাবিলাক ওচৰলৈ নিয়ে দিয়ে চপাই দিয়ে মই সেইবিলাক দিওঁ চাফ চিকুণ কৰোঁ খোৱাওঁ আৰু এইবিলাকক লালন পালন কৰি থাকিবলৈ দিনটো পোৱাৰপৰা গধূলিলৈকে সময় সেইখিনিয়ে সময় যোগাযোগ কৰি আৰু মই জীৱনটো কটোৱা হৈছে এইখিনি পুহি যিকেইটা লালন পালন কৰি মই পাওঁ সেইকেইটা মোৰ জীপাজন জীৱনৰ জীৱিকা কৰোঁ সেইখিনি সমস্যালৈয়ে মই ব্যস্ত হৈ থাকিবলগীয়া হয় সেইখিনি কৰি মই ভাল লাগে সদায় সেইখিনি কামকে কৰি থাকিবলগীয়া হয় বাকীখিনি কাম আৰু কি কৰিম সেইখিনি আৰু মোৰ হাঁহ কুকুৰাৰ লগতে ব্যস্ত হৈ থাকিবলগীয়া হৈছে এই পোৱালীবিলাকক দানা দিয়া হাঁহক দানা দিয়া চাফ চিকুণ কৰা চকু দিয়া সেইখিনি কাম কৰি কেনে মই ভালপাওঁ আৰু এইখিনি কাম মই সদায় কৰিবলৈ কৰিবলগীয়া মই ব্যস্ত হৈ থাকিবলগীয়া হয় তাতে আকৌ সময় পালে মই এই মোৰ নাতি যিকেইটা ঘৰত প্ৰাণী আছে ল'ৰা ছোৱালীবিলাকে মোৰ ওচৰলৈ গৈ মাতে আকৌ মোক যা যোগান কৰি দিয়ে সেইখিনি কৰিয়ে মই ভাল পাইছোঁ কৰি মোক খুব সময়ত কটাইছোঁ আৰু খুবেই ভালেই লাগে কৰি এক পাইচা ইনকম হৈছে মই ভাল পাইছোঁ সেইখিনি কাম কৰি সদায় মই ব্যস্ত হৈ আছো সেইখিনি কাম কৰিলে মোৰ ভাল লাগে নকৰিলেই মোৰ বেয়া লাগে কৰি কেনে মই সেইখিনি কাম কৰি কেনে হাঁহ ছাগলীক মই ভালপাওঁ মোৰ নিজৰ ল'ৰা ছোৱালী নিচিনা ভাবোঁ হাঁহ ছাগলীকেইটাক হাঁহ কুকুৰাকেইটাক মই ভালপাওঁ সিহঁতেও মোক মাতিলে চকু দিওঁ আৰু দানা দিলে ওচৰলৈ আহে আৰু ভাল পায় মোক মই সদায় চাফ চিকুণতেই থাকোঁ সদায় দানা দিবলগীয়া হৈছে কাম কৰিবলগীয়া হৈ আছে মোৰ সেইখিনিয়ে কৰ্তব্য কাম কৰি আছো সেইখিনি কৰি কেনে মই ভাল পাইছোঁ আৰু সেইখিনি মই কৰিম বুলি ব্যস্ত হৈ আছো আৰু সেইখিনি মই কৰি কেনে আৰু কৰি আহিছোঁ আৰু কৰিবলৈ মই সমৰ্থ হৈ থাকোঁ সেইখিনি কাম কৰি কেনে মই সদায় ব্যস্ততেই থাকিবলগীয়া হৈছে আৰু নাতি মোৰ ঘৰৰ যিকেইটা ল'ৰা ছোৱালী আছে সেইকেইটাই মোৰ ওচৰলৈ গৈ সহায় সমোলি কৰি দিয়ে মই খুব ভালেই লাগে আৰু ময়ো ভালপাওঁ সিহঁতেও মৰম কৰে আৰু হাঁহ কুকুৰাক মই সিহঁতেও এটা এইখিনি কাম চকু দি থাকিলে মই সিহঁতকো শিকাই থাকোঁ সিহঁতেও কৈ থাকোঁ তোমালোকেও এইবোৰ ব্যৱহাৰ পাতি কৰিবা আৰু হাঁহ ছাগলী চকু দিবা হাঁহ কুকুৰাবিলাক মৰম কৰিবা দানা দিবা সিহঁতক শিকাওঁ মই আৰু সিহঁতেও মোক সহায় কৰি দিয়াত মই বিৰাট মৰম লাগে আৰু সিহঁতক মই ভালপাওঁ সিহঁতেও মোক ভালপায় হাঁহ কুকুৰা হাঁহ ছাগলী সিহঁতি চবেই ভালপায় মৰমত এইবিলাক কৰিয়ে আছো আমি এইখিনি কৰি কেনে মোৰ কৰিব লাগেও আৰু কৰিবলগীয়া হৈছেও আৰু কৰিমো সেইখিনি ভাবি থাকোঁ সদায় সেইখিনি কৰিবলগীয়া কাম মোৰ সেইবোৰে আৰু আমাৰ হাঁহ ছাগলীকেইটাত ব্যস্ত হোৱা হাঁহ কুকুৰাকেইটাৰ লগতে ব্যস্ত হোৱা মোৰ কৰ্তব্য আৰু সেইখিনি মই কৰিম আৰু সেইখিনি কৰিবলৈ মই বৰ্তমান কৰি আছো আৰু কৰিম বুলি মই সামৰ্থ হৈছোঁ সেইখিনি কাম মোৰ সহায় কৰা ল'ৰা ছোৱালীবিলাকেও ভাল পাইছে আৰু ময়ো ব্যস্ত হৈ আছো ময়ো ভাল পাইছোঁ সেইখিনি কাম কৰিমেই মই আৰু ভৱিষ্যতলৈ কৰিম বুলিও ভাবি আছো আৰু কৰি থাকিম আৰু ভাল লাগিছেই মোৰ সেইখিনি কাম কৰি কেনে কৰা মোৰ কৰ্তব্য কামখিনি কৰি আছো মই সেই হাঁহ দানা দিয়া কুকুৰাক দানা দিয়া কামখিনি কৰি মই ভাল পাইছোঁ আৰু কৰিম বুলি ভাবি আছো আৰু কৰি আছোও এইখিনি কাম কৰিলেই মোৰ মনত সদায় ভাল লাগিছে আৰু মই ভাল পাইছোঁ আৰু কৰিম বুলি ভাবি আছো এইখিনিয়ে আৰু